অঁ বাইদেউ ৰুনু বাইদেউ

বয়স এতিয়া নাইনত পঢ়িছে

ভাল তেনেকৈ মধ্যমীয়া আছিলে এতিয়া বেয়া হৈ গৈছে লাহে লাহে অঁ তাৰ উপৰি কিবা কৰিব পাৰি নেকি বাইদেউ অঁ এইটো টিউশ্যন চিউশ্যন দিলে ভাল হ'ব নেকি বাৰু অঁ ধন্যবাদ বাইদেউ আপোনাক আকৌ লগ পাম